হেল্ল' নীলাক্ষি এই আমাৰ লখিমপুৰৰ যে নতুনকৈ যে খুলিছিলে ট্ৰেণ্ডছখন তাতে প'ষ্ট ওলাইছে বুলি শুনিছো তুমি গম পোৱা নেকি

অঁ তাতে ৰাখিব নেকি নিউ ল'ৰা ছোৱালী হয় মোক দাদাই কৈছিলে পৰহিদিনা অ' মই তোমাক নাই মই এতিয়ালৈকে দিয়া নাই মই তোমাক কালিয়ে ফোন কৰিম বুলি ভাবিছিলো মোৰ আকৌ ফোনত ৰিচাৰ্জ নাছিলে অঁ সেইকাৰণে তুমি গম পোৱা নেকি এতিয়াই ফোন এটা কৰি সুধিছো সেইকাৰণে মই হয় লৈয়ে আছে বুলি কৈছে অঁ সেইটোৱে মই দাদাক সুধি অ' কোৱালিফিকেশ্বন ফিকেচন হায়াৰ ছেকেণ্ডেৰি পাছ হ'লেই হ'ল অঁ যদি থাকে তেতিয়া দিব পাৰা তোমাৰতো ৰিটেলৰ আছে ছাৰ্টিফিকেট অঁ সেইখনো নটিফিকেশ্যন মই এতিয়ালৈকে পোৱা নাই তুমিও যদি বায়'ডাটাখন দিয়া দুইজনীয়ে একেলগে বনাই আনি দিওঁগৈ আজি যদি ফ্ৰী আছা আজি যাওঁ নহলে কাইলৈ মানে যাওঁ পৰহিলৈ মানে লাষ্ট দেটে বুলি শুনিছো হ'ব ঠিক আছে মোৰ দাদা তাতে দাদাই বনাই দিব তোমাৰখিনিও মোৰখিনিও একেলগে দি দিম বায়'ডাটা বনাই দিব দুখন

তুমি লগতে ৰিটেলৰখনো গাঁঠি দিবা তেতিয়া তোমাৰ পোৱা ছাঞ্চটো থাকিব

হ'ব ঠিক আছে ফোন কৰিম তুমি যদি একো কিবা গম পোৱা নটিফিকেশ্যন বা আৰু কিবা যদি তেনেকৈ গম পোৱা কি কি লাগে সুধিবাচোন কাৰোবাক ফোন কৰি যদি পোৱা মোক ক'বা

হয় সুধো বাৰু মই আমাৰ লগৰ বৰ্ণালীহঁতে দিলেগেই অঁ ঠিক আছে মই কিবা পাইছে নেকি নটিফিকেশ্যন মই সিহঁতৰ পৰাই লৈ ল'ম বাৰু হয় হয় ঠিক আছে ঠিক আছে